আমাৰ ঘৰত তিনিটাকৈ বিয়া হৈ গৈছে বেলেগ বেলেগ ধৰণেৰে যোগান ধৰিছিলো প্ৰথম বিয়াত বটলৰ পানী আৰু হাত ধুবলৈ ড্ৰামৰ পানী যোগান ধৰিছিলো দ্বিতীয়খন বিয়াত তিনিটাকৈ ডাঙৰ ডাঙৰ ড্ৰামত পাইপৰ মেচিনেৰে ভৰাই পানীৰ যোগান ধৰিছিলোঁ তৃতীয়খন বিয়াত বটলৰ পানী আৰু ড্ৰামৰ পানীৰে যোগান ধৰিছিলোঁ